হেল্ল' দাদা হেল্ল' এইটো তিনিচুকীয়া পৰিবহণ বিভাগৰ নম্বৰ হয়নে নহয়

মানে মই তিনিচুকীয়া তিনিচুকীয়া ফিলৌবাৰীৰ পৰা কৈছোঁ প্ৰদ্যুত মৰাণ হয় মোৰ নাম্বাৰ মোৰ নাম্বাৰ হয় হয় দাদা কথাটো কি হ'ল মানে দাদা কালি আপোনালোকৰ তাৰ পৰা মই এখন গাড়ী মানে অৰ্ ৰেজিছেন ৰেজিষ্ট্ৰেশ্য়ন কৰিছিলোঁ হয় মানে এই মানে অফিছৰ কিবা কাম আছিল ন সেইটো কাৰণে মানে হঠাৎ এটা মেছেজ আহিল মানে গুৱাহাটীৰ গুৱাহাটী যাবলগা হ'ল সেইকাৰণে গাড়ীখন অৰ্ডাৰ কৰিছিলোঁ হয় হয় হয় মানে হয় মিটিং আছিলে মানে আমাৰ ষ্টাফৰে মিটিং আছিলে মানে আকৌ মানে মেছেজ আহিলে কি আমাৰ মানে নগ'লেও হ'ব মানে নগ'লেও আহিব মানে মেছেজ আহিলে আৰু সেইটো কাৰণে মানে আমি ইয়াত থাকি মানে তি তিনিচুকীয়াত থাকি কৰিব পৰা যাব কামটো সেইটো কাৰণে মানে আপোনালোকৰ গাড়ীখন মানে মই কেঞ্চেল কৰি দিলোঁ মানে আৰু এই মানে মই মানে দুহেজাৰ টকা এডভাঞ্চ দিছিলোঁতো গাড়ীখনৰ কাৰণে সেই দুহেজাৰ টকাৰ মানে ভাবিছিলোঁ হাফ দুহেজাৰ টকা দিছিলোঁ মানে টুটেল চাৰিহাজাৰ টকা আছিলে মানে হয় দুহেজাৰ টকা দিছিলোঁ অঁ দাদা হয় মানে ৰিফাণ্ডৰ কাৰণে দাদা এপ্লাই কৰিছিলোঁ মানে মানে টকাটো অহা নাই মানে নাই আমাৰ ষ্টাফৰে মিটিং আছিলে গুৱাহাটী গুৱাহাটী চান্দমাৰী আছিলে নেকি চান্দমাৰী হয় চান্দমাৰী আছিলে হয় মানে হঠাৎ হঠাৎ মেছেজ আহি গ'ল মানে মানে নগ'লেও হ'ব মানে তিনিচুকীয়াত তিনিচুকীয়াত থাকিও যে কৰা যাব মানে মেছেজটো আহিলে মানে সেইটো কাৰণে মানে কেঞ্চেল কৰি দিলোঁ মানে আপোনালোকৰ গাড়ীখন পইচা দুহেজাৰ দিছিলোঁ আৰু দুহেজাৰ দিব আছিলে হয় কা যোৱাকালি যোৱাকালি বাৰটামানত আছিলে ধৰা হয় হয় ৰিফাণ্ডৰ কাৰণে কৰিছিলোঁ দাদা কিন্তু এতিয়ালৈকে অহা নাই মানে

হয় আপুনি চাই থাকিব কি হৈছে কি নাই হোৱা নাই দাদা মানে আগতেও আপোনালোকৰ গাড়ীয়ে ব্যৱহাৰ কৰিম আৰু এতিয়াতো তিনিচুকীয়াতে আছোঁ ন এতিয়াতো মানে মোৰ অফিচৰ কাম ওলাই থাকিব মানে আজি ডিব্ৰুগড় কালি তিন কালি গুৱাহাটী কালি আকৌ নামৰূপ গৈ থাকিব লাগিব সেইকাৰণে আপোনাৰ গাড়ীয়ে ব্যৱহাৰ কৰিম আপোনালোকৰো সুবিধা হ'ব দাদা ৰিফাণ্ডৰ কাৰণে দাদা পইচাটো খোজা কাৰণে বেয়া নাপাব দাদা হয় দিব ন দাদা থেংক ইউ দাদা থেংক ইউ মানে এই নাম্বাৰটো মোৰ নাম্বাৰটো চেক কৰিলে পাই যাব চব পাই যাব এইটোত ডিটেইলছ পাই যাব আপুনি কিমান টাইমত গাড়ীখন হেৰি অৰ্ডাৰ কৰিছিলোঁ কিমান দিছিলোঁ চব পাই যাব থেংক ইউ দেই থেংক ইউ দাদা আকৌ ফোন কৰিব ন ঠিক আছে দাদা তেতিয়া পইচাটো দিব বুলি দাদা আশা কৰিলোঁ থেংক ইউ দাদা থেংক ইউ